হেল্ল' অঁ

অঁ

হয়

অঁ এই তোমালোকেতো তেতিয়া অঁ যাব পাৰি কেতিয়া মানে এতিয়া ডে'ট এটা দিম বাৰু মই চাই লওঁ আৰু হয় ক'ত যাব বাৰু কোন ঠাইত যাব আপুনি জেগা ছিলেকশ্যন কৰা নাই অঁ অঁ ঠিক হয় হয় হয় হ'ব বাৰু মে' মাহ অঁ মে' মাহৰ দুই তিন তাৰিখ চাৰি তাৰিখৰ ভিতৰত আৰু

প্ৰাইচটো তিনিচুকীয়াতে হ'লে বাৰু গুঁইজান তুইজান হ'লে বাৰু কমতে কৰি দিম বাৰু দহ হেজাৰ মানতে কৰি দিব পাৰিম দহ পোন্ধৰ হেজাৰৰ ভিতৰত হয় বাৰু হয় হয়

অঁ তাত বাৰু আমাৰ হয় হয় তাত গৈ পেলাই চালে চাই লৈ কোনখিনি জেগা ভাল হ'ব হয় হয় হয় হয় হয়

হ'ব ঠিক আছে হ'ব বাৰু যোৱা আগতে কণ্টেক্ট কৰিম হয় হয় হয় হয় হয় পাৰিম বাৰু ঠিক আছে হ'ব বাৰু